হেল্ল' হেল্ল' কোন নো কোন নো হয় নেকি কওকচোন কি বাৰু

এতিয়া কিনো ক'ম ময়োতো যিখিনি পাৰোঁ চেষ্টা কৰোঁ আপনালোকেও অলপ চেষ্টা কৰিবচোন কি হয় মানে আমাৰো অলপ বেয়া লাগি আছেই মানে কি মই যদিওঁ মই নম্বৰটো চোৱা নাই মাকে বাৰু কিছু গম পায় কিন্তু সেনেহান হৈছে কি কওঁ এতিয়া মানে ইতা দিনৰ ভাগতটো মই ঘৰত নাথাকোৱে গতিকে ৰাতি বা কিমান সময় পঢ়ে মানে মই আহাৰ সময়ত মানে কি সেইখিনি সময়ত অলপ পঢ়ি থাকেই তাৰ পিছত মই আহাৰ পিছত অলপ এৰেই এৰি ফেলে আৰু ৰাতি সেই আধা ঘণ্টা এক ঘণ্টা পঢ়েই আৰু মানে কি সেই আৰু এতিয়া মই চাব লাগিব অৱশ্যে কি হৈছে কি হোৱা নাই অৱশ্যে টিউচনো দিয়া নাই টিউচন চিউচন দৰকাৰ হ'লে দিবা লাগিব কি হ'ল মানে মানে ঘৰুৱা টিউচন হ'লেও এটা দিবা লাগিব গতিকে কি হ'ল তাই ইমান হেৰি পাইছে মই গতিকে মই তাইক অলপমাণ সুধিব লাগিব সুধি মেলি চাব লাগিব

বাকী চাবজেক্টবিলাকত কেন নো আমিতো আৰু ইতা শিকাই দিব নোৱাৰোঁৱেই গতিকে নিজে নিজে যি পাৰে

ঠিক আছে ঠিক আছে কোৱাৰ কাৰােণে ধন্যবাদ